আমাৰ অঞ্চলত এতিয়া বৰ্তমান সময়ত মহামৃত্যুঞ্জয় মন্দিৰটো যে ডাঙৰকৈ বনালে সেই মন্দিৰটো চাবলৈ যোৱাৰ হেঁপাহ সকলোৰে গৈছে যদিও মন্দিৰ বুলি কোৱা হৈছে ইমান ডাঙৰকৈ যে শিৱ লিংগ আকৃতিৰ লিংগ আকৃতিৰ যি মন্দিৰটো বনালে সেই মন্দিৰটো চাবলৈ আমাৰ অঞ্চলত বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই ভিৰ কৰিছেহি আমাৰ ল'ৰা ছোৱালী কেইটাও বা আমাৰ পৰিয়ালৰ মানুহখিনিও সকলোৰে এটা আগ্ৰহ জন্মিছে সকলোৱে যেতিয়া আহিছে আমিনো ওচৰত থাকিনো আমাৰ অঞ্চলৰ যিহেতু এটা অ ডাঙৰ এটা আৰু মন্দিৰ হৈছে বা পৰ্যটক স্থলী হৈছে আমিনো কিয় নাযাম সেইবাবে যাবৰ কাৰণে তেওঁলোকে বিচাৰে আৰু আমাৰ বৰদোৱা থান আছে বৰদোৱা সত্ৰত আমাৰ আমি যিহেতু শংকৰী ধৰ্মৰ মানুহ আমি আমি বৈষ্ণৱী হয় আৰু সেইবাবেই আমিতো তাত যাবলৈ বিচাৰোঁৱে সেইবাবে আমি প্ৰায় আমাৰ পৰিয়ালে হওক আমাৰ সন্তানে বা ল'ৰা ছোৱালীয়ে হওক সকলোৱে আমি মিলি সত্ৰলৈ মাহেকত যাব নোৱাৰিলেও বছৰেকত এবাৰ বা দুবাৰ আমি যাওঁৱেই ইয়াৰ উপৰি এখন ধুনীয়া আমাৰ ওচৰতে এখন আমাৰ অঞ্চলৰ ওচৰতে পিকনিক এটা প্লেচ আছে বনভোজথলী আকাশী গংগা আছে তাত ধুনীয়া নিজৰা আছে একেলগে ভোজ ভাত খোৱাৰ কাৰণে ঠাইও আছে ওচৰত তাত আমি প্ৰায় বন্ধৰ সময়ত যাওঁ বা কেতিয়াবা আমনি লাগিলে ক'তো মানে ঘৰত থাকিব মন নহ'লে এপাক তাৰপৰাই ঘূৰি আহোঁগৈ কেতিয়াবা ঘৰত বনাই নিওঁ তাত বহি খাওঁ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ বা নিজৰাৰ পানীখিনি ধুনীয়াকে কুলু কুলুকৈ আহি থাকে সেইবিলাক চাই ভাল লাগে পৰিৱেশটো চাই ভাল লাগে আৰু আমাৰ দেবাংগী গাৰ্ডেনতো যাওঁ দেবাংগী গাৰ্ডেনৰ চৌপাশবিলাক ভাল লাগে তাত ল'ৰা ছোৱালীয়ে খেলিব পৰা ধুনীয়া ধুনীয়া খেলাৰ মানে সা সঁজুলিও আছে সেইবাবে তাত আমাৰ ল'ৰা ছোৱালীও যায় পৰিয়ালো যায়